ফুৰিবলৈ যাবলৈ ঠাইখন পচন্দ কৰাৰ ক্ষেত্ৰত প্ৰথমতে মানুহে কি কি বিষয়ত দিশত গুৰুত্ব দিব লাগিব বুলি ক'লে প্ৰথমতে আহিব মানুহজনৰ ফুৰিবৰ কাৰণে আকৰ্ষণীয় ঠাই কোনখিনি আকৰ্ষণীয় ঠাই হ'ব পাৰে প্ৰাকৃতিক বা এনেকুৱা হয় কিছুমান স্থাপত্য বিদ্যা চাবলৈ যাব পাৰে পুৰণি উদাহৰণস্বৰূপে ৰজাদিনীয়া শিৱসাগৰৰ কথা আমি ক'ব পাৰোঁ শিৱসাগৰত যেতিয়া যোৱা যায় তেতিয়া তাতে কেইবা ওচৰে পাঁজৰে ৰংঘৰ তলাতল ঘৰ এনেকৈয়ে চাবলৈ আছে বহুত শিৱ দৌল তেনেকৈ আমি যদি কোনোবা এটা ঠাই নিৰ্দিষ্টকৈ ঠিক কৰোঁ তেতিয়া আমি ভাবিব লাগিব প্ৰথমতে আমি কেইদিনীয়া কাৰ্যসূচীৰে যাবলৈ ওলাইছোঁ তেতিয়া সেই এদিন বা দুদিন সেই নিজৰ দিনটো ঠিক কৰি ল'ব লাগিব ঠিক কৰাৰ পিছতে ঠাইখিনিৰ আমি যোনখিনি ঠাইলৈ যাম অসমৰ ওচৰ পাঁজৰ ঠাই হ'লে মেঘালয় বা এনেকুৱা হ'লেও অৰুণাচল হওক তাৰে প্ৰথমতে আমি বা ছচিয়েল মেডিয়া বা সামাজিক মাধ্যমৰ জৰিয়তে আমি সেই ঠাইৰ খাদ্যভাস থকা খোৱাৰ সুবিধা কেনেকুৱা হ'ব হোটেল বা তাৰ সাংস্কৃতিক বা ভাষিক ভাষাৰ আমি কি কেনেকুৱা ধৰণৰ ভাষাৰে আমি কমিনিকেশ্যন কৰিব পাৰিম লোকসকলৰ লগত সেয়া আটাইখিনি কথা আমাৰ জানাতো প্ৰয়োজন তাৰ উপৰিও আমি যদি দুচকীয়া বা চাৰিচকীয়া বাহন নিজৰ লৈ যাওঁ তেতিয়াহ'লে আমি তাতেই গাড়ী ভাল কৰাৰ সুবিধা কেনেকুৱা হ'ব আছেনে নাই গেৰেজ বা তেল ডিপুও হ'ব নে নাই সেইখিনি কথাও আমি লক্ষ্য কৰা উচিত যদি নিজৰ বাহন ধৰি লওক বাইক বা গাড়ী লোৱা নহয় তেতিয়াহ'লে আমি যাতায়তৰ সুবিধা কেনেকৈ কেনেকৈ হ'ব সেই বিষয়টো আমি চাব লাগিব তাৰ পিছতেই দ্বিতীয়তে আপোনাৰ ঘৰ থকাৰ কথা কৈছোঁৱেই ইতিমধ্যে সাংস্কৃতিৰ কথা ক'ব লাগিব সেই আমি সামাজৰ যিখিনি সামাজিক যিখিনি কাৰ্যসূচী তেওঁলোকে কৰে সেইখিনিও জানি ল'লে আমাৰ ভাল হয় তাৰ উপৰি তাৰ উপৰি আমি সেই ঠাইৰ আমি যেতিয়া এটা ঠাইলৈ যাম তেতিয়াই তাতে থাকিবৰ কাৰণে বা নিজৰ যিখিনি সা সৰঞ্জাম সেইখিনি আমি লৈ ল'ব লাগিব তাৰ উপৰিও পচন্দ কৰা ঠাইখিনিও প্ৰাকৃতিক সৌন্দৰ্যৰে হওক বা বিভিন্ন পুৰণি ৰজাদিনীয়া দৌল হওক বা এনেকুৱা চাবৰ যাওঁতে আমি নিজৰ নিজৰ মবাইল লগতে কেমেৰা সেইখিনি লগত ল'লে ভাল হয় সুবিধা হয় আমাৰ তাৰ উপৰি কথাটোৱে হৈছে থকাৰ সুবিধাখিনি সেইখিনি ঠিক কৰি ল'লে আমাৰ সুবিধা হয় ইয়াৰ উপৰিও আমি বা ঠাইখিনি পচন্দ কৰাৰ ক্ষেত্ৰত তাৰে নান্দনিক সৌন্দৰ্য প্ৰকৃতিৰ কথা আমি বিশেষভাৱে লক্ষ্য কৰিব লাগিব প্ৰকৃতিৰ এইখিনি আটাইখিনি দিশ গুৰুত্ব দি আমি ঠাই এখন চাবলৈ যাব পাৰোঁ আমি প্ৰথমতে আমাৰ যি কেইদিনীয়া কাৰ্যসূচীৰে আমি যাম ছুটী কেইদিন সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আৰু যদি মানে সেই ঠাইখিনিৰ ওচৰে পাঁজৰে আৰু ভ্ৰমণ কৰিবলগীয়া জেগাখিনি বা আছে আৰু সেই সময়খিনি মিলাব লাগিব ঠিক তেনেদৰে ঠিক তেনেদৰে